মোৰ পৰিয়ালৰ পাচলি বাগানৰ কাম ময়ো কৰোঁ মোৰ পৰিবাৰেও কৰে সময়ত কবি কৰোঁ কবি কৰিলে কৰিবলৈ হ'লে মাটিডোখৰ কোৰ মাৰিবলগা হয় কোৰ মাৰিলে আকৌ গুড়ি কৰিব লাগিব পৰিবাৰেও অকণমান সহায় কৰি দিয়ে তাতে পুলি ৰোপণ কৰাৰ পাছত পানী দিয়া কাৰ্য পৰিয়ালেই কৰে পৰিবাৰেই সহায় কৰে তাৰপিছতে আমাৰ ভেন্দি চেন্দি কৰা হয় এইবিলাকত পৰিবাৰে যথেষ্ট সহায় কৰে যেতিয়া এইবিলাক সম্পূৰ্ণ হয় ধৰি লোৱা পাচলি কাটি আনি ঘৰত ৰখা হয় তাৰপাছতে যিবিলাক কাৰ্য সাধাৰণতে কৰিবলগা হয় পৰিবাৰে যথেষ্ট সহায় কৰি দিয়ে এতিয়া বিলাহী পকিব বিলাহী পকিলে সেইবোৰ ছিঙিব লাগিব প্ৰজাতি আছে কণী বিলাহী বৰ বিলাহী এইবিলাক সময়ত পকিলে ছিঙিব লগা হয় নহ'লে অনিষ্ট হয় গতিকে পৰিবাবে লৈ আহেগৈ এইদৰে কামত পৰিবাৰে মোক যথেষ্ট সহায় কৰে তাৰপাছত যিবিলাক গুটি দিয়া হয় সেইবিলাকত বেৰ দিওঁতে পৰিয়ালে পৰিবাৰে সহায় কৰে কোনোবাই কাঠি কৰি দিলে কোনোবাই গোলকৈ ৰাউণ্ড মাৰি দিলে এইদৰে কাঠিৰে পুলিবিলাক তোলা হয় এনেকৈ আমাৰ পাচলি বাগানখন উন্নত মানদণ্ডৰ হয় তিয়ঁহো কৰা হয় তিয়ঁহৰ সময়ত মাটি গুড়ি কৰা হয় গুটি পৰিবাৰেও দিয়ে এইদৰে গুটি ফুটি লতা হয় তিয়ঁহ সময়ত হয় সেইবোৰ তুলি অনা হয় কেতিয়াবা নিজেই আনো কেতিয়াবা পৰিবাৰে আনে এইদৰে আমাৰ বাগানৰ কামবিলাক কৰোঁতে পৰিবাৰে যথেষ্টখিনি সহায় কৰে আৰু তেনেকৈ মোৰ পৰিয়ালত অন্য নায়েই আমি দুয়ো পাচলি বাগানখন কৰোঁ

পাচলিৰ ভিতৰত এতিয়া উন্নত মানদণ্ডৰ আমাৰ জাতিলাও হৈয়ে আছে কোমোৰাও বগাইছেই তাৰ পিছতেই ধৰক ৰঙালাও ৰঙালাও পুলিও এতিয়া ফুটি বগাইছেই এইধৰণে ধৰি লওক লাওবিলাকৰ আগবিলাক বগাই যাওঁতে চাঙত উঠা বা নিৰ্দিষ্ট ভাল দিশলৈ যোৱা কৰি দিয়াটো অৰ্থাৎ যিপিনে যাব লাগে সাধাৰণতে সূৰ্যমুখী লতাডাল হ'লে ভাল হয় সূৰ্যমুখলৈ গ'লে লতাডাল বেছ ভাল হয় আৰু গুটিটোও পুৰঠ হ'ব গতিকে পৰিবাৰেও সেই কাৰ্যই কৰে সূৰ্য যিপিনে উদয় হয় সেইপিনলৈ লতাদাল পঠিয়াই দিয়া হয় এনেকৈয়ে আমাৰ পৰিবাৰে যথেষ্ট মোক কামত সহায় কৰে